স্কুলত যিহেতু মোৰ অসমীয়া চাবজেক্টটো বহুত প্ৰিয় আছিল সেই চাবজেক্টটো মই খুব ভাল পাইছোঁ আৰু মই সৰুৰপৰা আপোনাৰ ক শ্ৰেণীৰপৰা আজিলৈকে মই সেই ভাষাটোৱে পঢ়ি আহি আছো আপোনাৰ অসমীয়া ভাষা গোটেই মানে গোটেই মই অসমীয়াই পাইছোঁ আৰু অসমীয়াই পঢ়া অসমীয়াই কোৱা গোটেইখিনি অসমীয়াই অসমীয়া ভাষাটো মোৰ বাবে বহুত প্ৰিয় আৰু মোৰ প্ৰিয় চাবজেক্টকো সেইবাবে অসমীয়া হয় আৰু মান ভাল পোৱাৰ কাৰণ এইটোৱে যে মই ঘৰত যিহেতু মই অসমীয়া কওঁ সকলোৰে লগত মই অসমীয়া কওঁ মোৰ বন্ধু বান্ধৱী মা যিমান যি আছে মোৰ চিনাকী অচিনাকী সকলো মানুহৰ লগত যেতিয়াই কথা পাতোঁ মই অসমীয়াত কথা পাতোঁ সেইবাবে অসমীয়া শব ভাষাটো মোৰ বাবে প্ৰিয়ই য'ত যিহেতু মোক সকলোৰে লগতে পাতোঁ অসমীয়া ভাষাটো কৈ ভাল লাগে আৰু সকলোৱে জানে আৰু অসমীয়াত অসমত অসমীয়াটো বহুত ভাল ক'বই লাগিব আপুনি ইম্পৰটেণ্ট হয় অসমত অসমীয়া জানাটো সেইবাবে মই সেইবাবে অসমীয়া চাবজেক্টটো ল'লোঁ সৰুৰপৰা পাইছোঁ এতিয়ালৈকেও লৈ আছো মোৰ খুব ভাল লাগিছে কাৰণ মোৰ বাবে প্ৰিয় চাবজেক্ট পঢ়ি ভাল লাগে লিখি ভাল লাগে আপোনাৰ পঢ়োতে আপুনি বা লিখোতে আমি খুব ভালকৈয়ে অসমীয়া ভাষাটো যিহে যিহেতু আমাৰ নিজৰ মাতৃভাষা সেইবাবে আমি অসমীয়া ভাষাটো যেতিয়াই পঢ়ো তেতিয়া আমি ফটককৈ আমি বুজি পাওঁ যে বুজাইছে কি তাত সেই কাহিনীটোত কি বুজাইছে বা সেই কবিতাটোত কি বুজাব খুজিছে আমি ফটককৈ বুজি পাওঁ বুজি পালে আমি কি ভাল হয় আমি বুজি পালো যদি আমি লিখিবলৈও সহজ হৈ পৰে সেই ঠিক তেনেদৰে লিখিবলৈ হ'লেও সহজ হৈ পৰিব পাৰিলে আপুনি সেই বস্তুটো এবাৰ যদি বুজি যায় লিখাৰ লগত আপুনি সকলো বস্তুৰ লগত মিল খাই যায় আপুনি চ'ব বস্তু আপুনি নিজৰ মতেদি লিখিব পাৰিব বা বুজিব পাৰিব সেইবাবে মোৰ অসমীয়া চাবজেক্টটো বৰ প্ৰিয় আছিলে আৰু ভাল লাগিছিলে যিহেতু আমি বেছিভাগ আমাৰ অসমীয়া মিডিয়াম স্কুলবিলাকৰ ধৰক সেইসকল সকলো ল'ৰা বা ছোৱালীয়ে অসমীয়া চাবজেক্টটো ল'ব বিচাৰে অসমীয়া চাব আপোনাৰ অসমীয়া যোনটো স্কুলত যোনটো অসমীয়া চাবজেক্টটো আছে সেয়ে এক চাইডেদি প্ৰিয় আৰু বহুত মানে সকলোৰে ভাল লগা চাবজেক্ট যিহেতু আপুনি গম পাইছেই যে ঘৰত অসমীয়া কয় সেইবাবে প্ৰিয় আৰু সকলো লগতে অসমীয়া কয় যদি অসমীয়াটো আৰু প্ৰিয় সেইবাবে অসমীয়াটো খুব ভাল লাগে কথা পাতি অসমীয়া চাবজেক্টটো পঢ়ি ভাল লাগে মোৰ প্ৰিয় সেইবাবে সেয়ে আৰু অসমীয়া আৰু কি সকলোৱে আজিকালি অসমীয়া কয় কোনে নাজানে কাৰোবাৰ এটাৰ লগত কথা পাতিম অসমীয়া ক'ব অসমীয়াটো বৰ প্ৰিয় ভাল লগা চাবজেক্ট এটা সেইবাবে অসমীয়াৰ অসমীয়া হওক কিছুমান এনে আছে যে অসমীয়া অলপ আপোনাৰ কষ্ট লাগে কাৰণ কিছুমান এনে এক শব্দ আছে অসমীয়াৰ বহুত শব্দখিনি বহুত কষ্ট ধৰক কওঁতে উচ্চাৰণত অলপ প্ৰব্লেম হ'ব পাৰে ন যোনে ধৰক নাজানেই ইমান এটা ইমান এটা মানে যোনে ধৰক আমাৰ অসমীয়া নহয় আৰু অসমীয়া পঢ়ি আছে ধৰক নেপালী মানুহ বেংগলী মানুহ অসমীয়া পঢ়ি আছে কিছুমান শব্দ এনেকৈ আছে যোনটো ক'বলৈ অলপ কষ্ট লাগে কাৰণ অসমীয়া কিছুমান শব্দ অলপ কষ্টত হয় কিন্তু সেয়াই জানিলে সকলো সহজ সকলো আপোনাৰ এ টু জেড সকলো সহজে এবাৰ যদি গম পায় অসমীয়া ভাষাটো যোনে আৰু ওপৰে ওপৰে শিকিছে সিহঁতৰ কাৰণে অলপ টান হ'ব পাৰে বাকী মোৰ ভাবে মোৰ কাৰণে মোৰ প্ৰিয় অসমীয়া চাবজেক্টটো সেইবাবে প্ৰিয় কাৰণ মই ঘৰতো ব্য়ৱহাৰ কৰোঁ সেইকাৰণে স্কুলতো মোৰ ফেভৰেট মোৰ প্ৰিয় চাবজেক্টটোও আছিলে অসমীয়া এয়াই আছিল